ব্যৱসায় আৰম্ভ কৰিবলৈ আমি কোনো বিশেষ ব্যক্তিৰ পৰা বা কোনো বিশেষ শিক্ষা বা পৰামৰ্শ লাভ কৰা নাছিলোঁ আমি আমাৰ নিজৰ মনতে ধাৰণা হৈছিল যিটো আমি গ্ৰাম্য অঞ্চলত বসবাস কৰোঁ আৰু গ্ৰাম্য অঞ্চলত বসবাস হোৱাৰ লগতে আমাৰ ঘৰত মাটিৰ পৰিমাণো যথেষ্ট আছিলে মাটিবিলাকত যথেষ্ট সেই মাটিবিলাকত বাঁহ বাৰীও যথেষ্ট আছিলে সেই বাঁহ বাৰীবিলাকৰ পৰা আমি বাঁহৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ বৰ্তমান সময়ত জিলাখনৰ লগত ওচৰৰ বজাৰ জিলাসমূহতো আমাৰ ইয়াক সুদূৰ প্ৰসাৰী ব্যৱসায় আৰম্ভ হৈ গৈছে আমাৰ বাঁহ বাৰীখনৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ লোকৰ কৰ্মসংস্থাপন ইয়াৰ জৰিয়তে দিয়া হৈছে ওচৰ যি আমাৰ ওচৰে পাঁজৰে নগৰ অঞ্চলৰ বা অন্যান্য প্ৰান্তৰ পৰা লোকসকলে বাস কৰিবলৈ অহাৰ লগতে জিলাখনৰ বাহিৰৰ অঞ্চলৰ পৰাও বিভিন্ন ধৰণৰ ব্যক্তিয়ে আমাৰ লগত বাস কৰি কৰিবলৈ আমাৰ বাৰীৰ পৰা বাস কৰিবলৈ বিভিন্ন ধৰণৰ বিভিন্ন সময়ত যোগাযোগ কৰে তাৰ লগতে ওচৰ জিলাখনৰ ওচৰতে উদ্যোগ স্থাপন হৈছে উদ্যোগৰ কেঁচা মালৰ বাবেও আমাৰ ইয়াৰ বাৰীৰ পৰাই বা আমাৰ ইয়াৰ পৰাই বাঁহবিলাক ক্ৰয় কৰি নিবলে আহে আৰু বিভিন্ন সময়ত আমি ইয়াক বিভিন্ন ধৰণে ৰপ্তানি কৰিছোঁ কৰি আহিছোঁ তাৰ লগতে আমি আমাৰ ইয়াত বাঁহৰ দ্বাৰা বিভিন্ন ধৰণৰ বাঁহৰ সা সামগ্ৰী আচবাবো তৈয়াৰ কৰা হয় বাঁহৰ চোফাৰ পৰা আদিকে ধৰি বাঁহৰ চকী টেবুল বিভিন্ন ধৰণৰ ঘৰত সাজি থোৱা ঘৰত সজাই থোৱা বিভিন্ন ধৰণৰ বাঁহৰ সামগ্ৰীসমূহৰ ইয়াৰ দ্বাৰা ইয়াৰ জৰিয়তে বাঁহৰ জৰিয়তে নিৰ্মাণ কৰোঁ আৰু এই নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে বিভিন্ন ধৰণৰ ব্যক্তিসকলকো আমি তেওঁলোকক সংস্থাপন দি ৰাখিছোঁ কৰ্মসংস্থাপন দি ৰাখিছোঁ বাঁহৰ খেতি আমি বাঁহ আমাৰ বাৰীত বিভিন্ন ধৰণৰ বাঁহ আছে জাতি বাঁহ ভলুকা বাঁহৰ পৰা আদিকে ধৰি এতিয়া বিভিন্ন ধৰণৰ পাহাৰীয়া বাঁহো ইয়াত আমাৰ বাৰীত উপলব্ধ আমি এডাল বাঁহ যদি কাটিছোঁ আমি তাৰ লগতে দছডাল বাঁহ আমি আকৌ ৰুবলৈ যত্ন কৰিছোঁ যেতিয়া আমাৰ বাঁহ ভৱিষ্যতৰ দিনত নাটনি নহওক বা এই বাঁহ বাৰীখনে পুনৰ আমাক জীৱন নিৰ্বাহ নিৰ্বাহৰ বাবে এক উৎসাহ যোগাই থাকে আমি এই বাঁহ বাৰীৰ যদি আমি আমাৰ লগতে আমাৰ লগতে ওচৰ চুবুৰীয়া আন দহজন বা বিভিন্ন ধৰণৰ ব্যক্তিসকলকো কৰ্ম সংস্থাপন দিবলৈ আমি সক্ষম হৈছো বুলি আমি ভাবোঁ আৰু বাঁহ বাৰীখন পাই আমি বিভিন্ন বছৰত আমি যথেষ্টখিনি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ মাহিলী অন্ততঃ নূন্যতম পঁচিছৰ পৰা ত্ৰিছ হাজাৰ ভিতৰত আমি এই বাঁহ বাৰীখনৰ পৰা আমি উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ